ফটোগ্ৰাফী হৈছে বৰ্তমান সময়ৰ এটা জনপ্ৰিয় বিষয় ফটোগ্ৰাফ পেচা হিচাপেই হওক বা হবী হিচাপেই হওক ফটোগ্ৰাফীয়ে বৰ্তমান সময়ত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে ফটো যদি কোনোবাই ফটোগ্ৰাফিক এক হবি সি হবী বা পেচা হিচাপে ল'ব বিচাৰে তেন্তে তেওঁলোকক মই এই পৰামৰ্শ প্ৰদান কৰিম যে প্ৰথমে তেওঁলোকে এটা ভাল কেমেৰা কিনিব লাগিব তাৰ পাছত তেওঁলোকক এই বিষয়ে বুজাই ক'ম যে বৰ্তমান সময়ত ফটোগ্ৰাফীৰ জৰিয়তে আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ ফটোগ্ৰাফীয়ে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত বিভিন্ন ধৰণে সহায় কৰে ফটোগ্ৰাফিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ অনুষ্ঠানত ফটো মাৰি আমি টকা উপাৰ্জন কৰিব পাৰোঁ ইয়াৰ উপৰিও এজন ভাল প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ লৈ তেওঁ ফটোগ্ৰাফীৰ বিষয়ে ভালদৰে প্ৰশিক্ষণ ল'ব লাগিব যাতে তেওঁ বিষয়টো পেচা হিচাপে বা হবি হিচাপে ভালদৰে ফটো তুলিব পাৰে ফটোবোৰ ফটো তুলিব পাৰে এই এই বিষয়ে তাৰ বাবে প্ৰশিক্ষকৰ ওচৰত প্ৰশিক্ষণ ল'ব লাগিব ভালদৰে এডিটিঙৰ কাম শিকিব লাগিব ভালদৰে ফটো তুলিবলৈ হ'লে বিভিন্ন ধৰণৰ বিভিন্ন দিশৰপৰা ফটো তুলিব পাৰিব লাগিব এই